টেপৰ পানী আমি পাইছোঁ কিন্তু টেপৰ পানী পোৱা মানে টেপৰ পানীখিনিও ভাল কিন্তু টেপৰ পানী পোৱাৰ আগতে মানে কি হয় এই টিউবৱেলৰ পানী থাকিলে টিউবৱেলৰ পৰা আকৌ মৰা আকৌ কঢ়িওৱা ভিতৰলৈ অনা বহুত দিগদাৰ হয় এনে টেপৰ পানী হ'লে মানে ধৰক ৰানিং ৱাটাৰ বুলি কয় যোনটো ইংলিছত আমি চবতে বহাই ল'ব পাৰোঁ পাকঘৰ বাথৰূম চবতে আমি ছিষ্টেমত বহাই ল'ব পাৰোঁ সেই পানীখিনি পালে আমাৰ সময়ৰ অলপ এই কম লাগে ধৰক এতিয়া আপুনি পাক এই টিউবৱেলৰ পৰা পানী আনিলে আনি পেলাই আকৌ ভিতৰত পাকঘৰত বাচন চাচন ধোৱা দিগদাৰি হৈ যায় তেতিয়া যদি পাকঘৰতে এটা বেছিন থাকে বা টেপ থাকে সোনকালে বাচনখিনি ধোৱা হয় সোনকালে কিবা এটা বস্তু ধুই পেলাই ৰান্ধিব পাৰি শাক পাচলিবোৰ তিয়াই কিছুমান বস্তু তিয়াই থব পাৰি যেনেকৈ আমি দাইল চাইল অলপ লৈ পেলাই ৰন্ধাৰ আগতে তিয়াই থওঁ তেনেকৈ তিয়াই থব পাৰি সেইকাৰণে মানে টেপৰ পানীটো খুব তাৰমানে ৰানিং ৱাটাৰটো খুব ভাল হয় আজিকালি টেপৰ পানী পঞ্চায়তবিলাকতো চবৰ প্ৰতিখন ঘ ঘৰলৈকে এটা এটা পানীৰ যোগান ধৰিছে যে জলসিঞ্চন বিভাগে দিছে সেইটো সেইটো জল জীৱন মিছন বুলি কয় যিটো এটা এটা হেৰি আছে প্ৰধানমন্ত্ৰীৰ আৰু এই পানীখিনিয়ে পানীখিনি পৰিষ্কাৰ হ'লে ধৰক কাপোৰ কানিবিলাকো চফা হয় হেৰি হয় আৰু পানীৰ কাৰণে মানে টেপৰ পানী হ'লে মানে ৱাশ্বিং মেচিনত এই হেৰি কাপোৰখিনি ধুলেও সোনকালে কাপোৰখিনি চফাও হয় শুকায়ো তেনেকৈ বহুত ধৰণৰ সুবিধা হয় টেপৰ পানী হ'লে